ড্ৰাইভাৰ আপুনি ইমান স্পীডত গাড়ীখন কলে চলাইছে সেইটো কথা নহয় নহয় আপুনি ইমান স্পীডত চলাই আপোনাৰ পেচঞ্জাৰবোৰ প্ৰ'ব্লেম হয় ন

যদিহে ৰাস্তাত এক্সিডেট হয় তেতিয়াহলে ৰিছকটো কোনে ল'ব চাই চিতি চলোৱাৰ লগত কথা নহয় নহয় এক্সিেটটো হোৱাৰ পিছত আপালোকে চাই চিতি চলাম বুলি ক'লে নহ'ব ন

আপুনি হাজিৰা পেলাব লাগে বুলিয়ে গাড়ীখন স্পীড চলালে নহব নহয় পেচেঞ্জাৰ কষ্ট হৈছে নহয় এতিয়া ইয়াত বৃদ্ধ পেচেঞ্জাৰ কিছুমান আছে তেওঁলোকে কিমান কষ্ট পাইছে তাতে ৰাস্তাটো বহুত বেয়া জাৰ্কিঙো হৈছে গাড়ী

নাই নাইে সেইটো কথা নোৱাৰিব নহয় আপোনালোকে

মই একো দমত কথা কোৱা নাই আপুনি মুঠতে জাষ্ট এই গাড়ীখন লাহে লাহ চলাওক সেইটোৱে কথা বাৰু ঠিক আছে ঠিক আছে